ভ্ৰমণৰ সময়ত বেছিকৈ ব্যৱহাৰ কৰা মাধ্যমটো বিশেষভাৱে গাড়ীয়ে হয় গাড়ী লৈ যাওঁ এটা নিৰ্দিষ্ট সীমালৈকে এটা নিৰ্দিষ্ট সীমাত গাড়ীখন লৈ যোৱাৰ পিছত পৰাপক্ষত মই তাৰপৰা খোজেৰে যাবলৈ চেষ্টা কৰোঁ কাৰণ খোজেৰে যেতিয়া যোৱা হয় খোজেৰে গ'লে চাৰিওফালৰ শোভাটো মনোৰম শোভাবিলাক বৰ্ধন কৰিব পাৰি কিন্তু গাড়ীৰে গ'লে কি হয় যদিহে গাড়ীখনত মই চলাবলগীয়া হয় তেতিয়া চলোৱা সময়ত কি হয় বিভিন্ন পৰিৱেশবিলাক মই চাবলৈ অসুবিধা হয় সেইটো অনুমান কৰিব পাৰিছে ছাগৈ সকলোৱে যে এজন চালকে যেতিয়া গাড়ীখন চলাই যায় তেতিয়া তেওঁ ৰাস্তাটোৰ বিষয়ে মনোনিৱেশ কৰিবলগীয়া হয় আৰু সেইকাৰণে পৰাপক্ষত গাড়ীৰে যোৱাৰ পাছত গাড়ীয়ে যোৱাৰ পিছত মই লাহেকৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰোঁ তাতে এনেকুৱা এটা ঘটনা হৈছিল যে গাড়ীখন বহু দূৰত থৈ গ'লো থৈ যোৱা পিছত মই খোজ কাঢ়ি গৈ আছোঁ গৈ আছোঁ এটা প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত সোমাই গৈছিলোঁ সোমাই যোৱা পিছত অৱশেষত তেতিয়া মোৰ এটা অনুমান হ'লে যে মোৰ গাড়ীখন ইমান দূৰত থৈ আহিলো কি ব্যৱস্থা তাতে বেলেগৰ ক্ষেত্ৰত এটা অচিনাকী ঠাইত অচিনাকী ঠাইত গাড়ীখন তেনেকৈ থৈ অহাৰ পিছত মই ঘূৰি আহিবলৈ মন গ'ল কিন্তু মোৰ যিটো প্ৰাকৃতিক পৰিৱেশ চোৱাৰ যিটো হাবিয়াস আছিল হাবিয়াসটোৰ পৰা মোৰ মনটো অলপ খেলিমেলি লাগি গ'ল কাৰণ মোৰ লক্ষ্যলৈ আহি গ'ল যে গাড়ীখন ঠিক আছেনে নাই গতিকে এনকুৱা ক্ষেত্ৰত কি হয় এইটো এটা মোৰ স্মৰণীয় ঘটনা কিন্তু ঘূৰি আহি দেখিলো যে গাড়ীখন ঠিকেই আছে কিন্তু মোৰ গোটেই যাত্ৰাটোত খোজকঢ়া যিটো যাত্ৰা সেই সময়খিনিত মই এটাই ভাবিবলগীয়া হ'ল যে গাড়ীখন ঠিক আছেনে নাই তো এই এইকাৰণে মই আপোনালোকক জনাও যে সকলোকে এইটো অৱগত কৰোঁ পৰাপক্ষত নিজৰ গাড়ী এখন লৈ যদি বিভিন্ন জেগাত ফুৰিবলৈ যোৱা হয় তেতিয়াহ'লে বহুখিনি অসুবিধা আহে আপোনাৰ বহুতো দুচিন্তা থাকি যাব পাৰে তো পৰাপক্ষত এখন গাড়ী ভাড়ালৈ লৈ যদি আপুনি নিশ্চিন্ত মনে যাব বিচাৰে তেতিয়াহ'লে তেনেকুৱা এটা ব্যৱস্থা ল'ব পাৰে